হেল্ল' ক'ৰ পৰা ক'লে আপুনি হয় কওকচোন হয় কওক

অ' এই বৌ বজাৰ বৌ বজাৰ বৌ বজাৰ বৌ বজাৰতে হয় বৌ বজাৰৰ মানে বজাৰখনৰ লগতে মইটো চাৰিটা বজাৰ পা ছয়টা বজালৈকে থাকো হয় হয় হয় মোক গ'লে লগ পাব মানে মক কেতিয়াবা লগ নাপালে মোৰ কম্পাউণ্ডৰবিলাক থাকে হয় কম্পাউণ্ডৰক ক কানেক্ট কণ্টেক্ট কৰি ল'ব

অ' কিমান দিন হ'ল হৈ থকা অ' হৈছে ন অ' ঠিক আছে আপুনি এটা কাম কৰিব অহা সোমবাৰে আহি যাব চাৰিমান বজাত হয় চাৰি বজাৰ পা ছয় বজালৈ হয় হয় অ' ঠিক আছে হ'ব দিয়ক অহা সোমবাৰে আহি যাব